মই ৰন্ধা বঢ়াৰ আগমূহুৰ্তত শাক পাচলিখিনি পূৰা কাটি ধুই লৈ তাৰপিছত ধৰি লওক আৰু গোটেই বস্তুখিনি চাফ চিকুণ কৰি লৈ আৰু আজিকালিতো আৰু গেছেই হৈছে আগৰ দৰে মানে হেৰি নাই আৰু গেছত মানে ভাত ৰন্ধা বঢ়া সহজো হয় আৰু মানে গোটই আৰু মাছ মাংস যি ৰান্ধে শাক পাচলি সেইবিলাক আৰু কাটি কুটি সুন্দৰ মছলা আজিকালি পেকেট ছিষ্টেমেই চব এই মানে কি বটিব লগা নায়েই বিশেষ এনেকুৱা আৰু মানে ৰন্ধা বঢ়াত উজুৱে হয় আৰু আজিকালি মানে মতা মানুহ মাইকী বুলি কথা নাই আৰু ৰন্ধা বঢ়াটো উজু হয় সেইটোৱে